মোৰ প্ৰথম প্ৰডাক্টটো হৈছে গেছ মই গেছ ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ কাৰণ আগৰ দিনৰ মানুহে চৌকাত ৰন্ধা বঢ়া কৰিছিল আৰু চৌকাৰ ক্ষেত্ৰৰ পৰা মানে বহুত সমস্যাও দেখা গৈছিল যেনেকৈ কিবা এটা ৰান্ধিব গ'লেও ক'লা দাগ ক'লা দাগ হৈ পৰে তাৰ পাছত গোটেই ঘৰ ঘৰত ধোঁৱা ধোঁৱা গোন্ধায় তাৰ পাছত খৰিও দিব লাগে সেইবোৰ প্ৰ'ব্লেম সেইবোৰ সমস্যাও আমি দেখা পাওঁ আৰু গেছ হোৱাৰ পিছৰপৰা বহুতো সুবিধা হৈ পৰিছে কাৰণ আমি গেছটো নিজৰ মতে চলাব পাৰোঁ কমকৈ যদি কৰিব বিচাৰোঁ কম জুই জুই হ'লেও জ্বলাব পাৰোঁ বেছিকৈ হ'লে বেছিকৈ হ'লেও কৰিব পাৰোঁ আৰু গেছটো হয় বহুত মানে সুবিধা হৈ পৰিছে কাৰণ অসুবিধাও নপ নহয় এতিয়া ক'লা হৈ যোৱাৰ ক'লা নহয় কিবা এটা বনাওতেও আৰু ঘৰ চিলিংবোৰো চাফা হৈ থাকে তাৰ পাছত আম ঘৰত কোনোবা আলহী চালহী আহিলেও মানে ফটককৈ বনাম বুলি ক'লেও গেছৰ জৰিয়তে আমি ফটককৈ বনাই দিবলৈও পাৰোঁ আৰু চৌকাত হ'লে মানে দি অলপ দিগদাৰ হৈ যায় কাৰণ চৌকা জ্বলাব লাগে তাইৰ খৰি দিব লাগে কেতিয়াবা হয়তো বেছি হৈ গ'লে পুৰিও যায় ভাত চব্জি বা বেছি জুই হ'লেও বা কম হ'লেও দেৰি হৈ যায় ত' সেইটো কাৰণে মানে গেছটো হৈ পেলাই মানে আজিৰ যুগত মানে বহুতে ভাল হৈছে কাৰণ সেইটো হোৱাৰ পিছত মানে মহিলাসকলে হয়তো ভালো পাইছে